মোৰ বাগিছাখন বুলি ক'বলৈ গ'লে মোৰ বাগিছাখন বিশেষ এটা ডাঙৰ নহয় যদিও ধুনীয়াকৈ সযতনেৰে ৰাখিবলৈ যত্ন কৰোঁ তাত কিছুমান মই সাধাৰণতে পোৱাকে ধৰক পাণ পাণৰ পুলি ৰুইছোঁ তামোল গছত পাণ দি লগাইছোঁ পাণ মোৰ তিনিজোপা আছে যাৰ তাৰপৰা ওচৰ চুবুৰীয়াৰ লগতে ঘৰৰ পাণ নিকিনাকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ ওচৰ চুবুৰীয়াকো মাজে মাজে আমি পাণ দিওঁ তাৰোপৰিও সৰু সৰুকৈ বাৰান্দাৰ কিনাৰতে মই জলকীয়া পুলি ল লগাইছোঁ বিৰি জলকীয়াৰ পুলি ধৰক কণ জলকীয়াৰ পুলি তেনেকুৱা বিৰি জলকীয়া লাগে লগাৰ কেতিয়াবা ঘৰলৈ সংৰক্ষণ কৰাৰ পিছত কেতিয়াবা দুই চাৰিটা ওচৰকো মানুহকো দিওঁ তাৰ লগতে বজাৰলৈ দিওঁ তাৰপৰা দুটকামান মোৰ কেতিয়াবা উপাৰ্জনো হয় তাৰপিছতে বেঙেনা পুলি লগাইছোঁ বেঙেনাবোৰ ডাঙৰ হৈছে বেঙেনা বেঙেনা ৰুই পিনে মই যথেষ্ট মানে উপকৃতও হৈছোঁ কেতিয়াবা বজাৰলৈও দি পঠিয়াওঁ তেনেকেও দুটকামান মোৰ ইনকম হয়

তাৰোপৰি ফুল ফুল মোৰ বিশেষ নাই কিন্তু যিকেইটা আছে এনেই আমাৰ যেনেকৈ নয়নতৰা গোলাপফুল নাৰ্জীফুল তুলসী পুলি তুলসী অকল ঔষধি গুণো আছে তুলসী পূজা কৰাৰ লগতে কেতিয়াবা কাহ জ্বৰ হ'লে তুলসী চাহৰ লগত তুলসী পাত দি খাওঁ নাৰ্জী ফুল কেতিয়াবা আমি কাম বন কৰি থাকোঁতে হাতত কাটিলে নাৰ্জী ফুলৰ পাতখিনি মোহাৰি পিনে লগাই দিয়া লগে লগে তেজ ৰৈ যায় তেনেদৰে গোলাপ ফুলে ঘৰখনৰ সৌন্দৰ্য্য বৃদ্ধি কৰে তেনেদৰে আৰু বৰ বিশেষ ডাঙৰ নহ'লেও মোৰ বাগিছাখন সযতনে ৰখা হৈছে